খেলা ধূলাৰ পৰা মানুহ শাৰীৰিক আৰু মানসিকভাৱে দুয়োটা ক্ষেত্ৰতে সহায় কৰে খেলা ধূলা কৰি থাকিলে স্বাস্থ্য পাতিও ভালে থাকে মনবিলাকো ভাল লাগে মন ওলাই গৈয়ে ফিল্ডত দৌৰিলে লগ বিভিন্নজনক লগ পোৱা হয় বা খোজকাঢ়িবলৈ গ'লেও খোজ কঢ়াটো এটা খেলেই হয় অকল যে দৌৰিবই লাগিব সেইটো কথা নহয় মনৰ আদান প্ৰদান হয় ইজনে সিজনৰ বিভিন্ন সমস্যাৰ মাজত সোমাই থাকিলেও সেই তালৈ ওলাই যোৱাৰ লগে লগে খেলিবলৈ ওলাই যোৱাৰ লগে লগে মনটো ফৰকাল হৈ পৰে দৌৰিবলৈ দৌৰিলে হা বহু বেমাৰ আজাৰৰ পৰাও ৰক্ষা পাব পাৰি বিষ হৈ থাকিলে খোজকাঢ়িলে বা দৌৰিলে আৰোগ্য হ'ব পাৰি চুগাৰ থকা মানুহেও তেনেকৈ দেইলি সদায় যদি প্ৰেক্টিছ খোজ কঢ়া আৰম্ভ কৰে খেলা আৰম্ভ কৰে সেইবিলাক ডাক্টৰৰ ঔষধতকৈও সেই সেই দৌৰি থাকিলে বা খোজকাঢ়ি থাকিলে বেছিকৈয়ে আৰোগ্য হোৱা দেখা যায় আৰোগ্য হ'ব পাৰি বুলি ভাবোঁ সৰু ডাঙৰ কোনো কথা নাই সকলোৱে খেলা ধূলা কৰিব পাৰে ডাঙৰে যে খেলিব পাৰি সৰুৰে যে খেলিব নোৱাৰি সেইটো কথা নহয় সৰু ল'ৰা ছোৱালীক সদায় খেলিবলৈ দিব লাগে তেওঁলোকৰ মানসিক শক্তি বৃদ্ধি পায় ডাঙৰেও সদায় খেলিব লাগে দৌৰ দৌৰিব নোৱাৰিলেও ফুটবল ভলীবল ক্ৰিকেট বল এইবিলাকো খেলিলেও শাৰী শাৰীৰিক চৰ্চা হয় তাৰ পৰাও আনন্দ পোৱা যায় খেল খেলিবলৈ গৈ বহুত ভাল লাগে মানসিক ৰোগ খেলা খেলাৰ পৰা ঠিক কৰিব পাৰি খেলি ব্যায়াম কৰিব পাৰি মানসিক ৰোগীবিলাকক খেলিবলৈ দিয়া হয় লগৰ লগ সমনীয়াৰ লগত শৰীৰ চৰ্চা কৰিও বহুত নিৰাময় হ'ব পাৰি এয়াই আৰু মানসিক